আমি অসমৰ সংস্কৃতিবোৰ লৈ বিৰাট বহুত গৌৰৱ কৰোঁ কাৰণ অসমীয়া যিখন গামোচা সেই গামোচাখন আমাৰ ইয়াৰ নহয় আমেৰিকা বা মানে বেলেগ বেলেগ বহুত জেগাত গামোচাখন লৈ বহুত আমাৰ গৌৰৱ হয় যিটো নেকি আমাৰ গামোচাখন জাপি আমাৰ যিটো আমাৰ গামোচা তাৰপিছত জাপি এইবিলাক লৈ আমি বহুত গৌৰৱ কৰোঁ অসমীয়াৰ যোনখন গামোচা গামোচাখন আমি বহুতখিনি আমি আমাৰ গৌৰৱ অনুভৱ কৰোঁ যিহেতু এখন কিবা সভা পাতিলেই গামোচাখনৰ যিটো মান সেইটো দেখি আমি সঁচাকৈ গৌৰাম্বিত হওঁ আৰু আমি অইনে যেতিয়া গামোচাখন ডিঙিত লৈ কথা কয় তেতিয়া আমি বহুতখিনি আমাৰ নিজৰে গৌৰৱ অনুভৱ হয়